অঁ আপোনালোকে দিয়া ষ্ট'ভটো মই ইমান ভাল পাইছোঁ নহয় আপুনি মই মানে ইউজ কৰিও ভাল পাইছোঁ আৰু কোম্পেনীটোও ভাল বুলি কৈছে মই মানে ইমান ভাল লাগিছে আজি ইমান দিন হ'ল এবছৰে হ'ল কোনো দাগ চাগ কোনো পুতুকা চুতুকা পৰা নাই একো ষ্টেণ্ড চিষ্টেণো একো বেয়া হোৱা নাই যেনেকুৱা গধুৰ বস্তু উঠাওঁ তেনেকেই মানে ভালেই হৈ থাকে আৰু বস্তু পৰিলেও ধৰক এই দাইল ভাজি কিবাকিবি নিমখ চিমখ পৰিলেও ধৰক ক'ৰবাত কেতিয়াবা তেনেধৰণৰ তেতিয়া মামৰ চামৰ উঠি যায় গতিকে সেই মামৰ চামৰো নুঠে একো নহয় মই অকণমান ফটাকানি লৈ মানে শুকান ফটাকানিখনেই মোহাৰি দিলেই মানে দাগবিলাক গুচি যায় ইমান ধুনীয়া বস্তুটো আপোনালোকৰ কোম্পেনীটো বহুত ভাল বস্তু দিয়ে আমাৰ মানে কি ওচৰৰ মোৰ বাই ভনী এইবিলাক দাদাহঁত আহে আৰু বাইদেউ নবৌহঁত আহে তাহাঁতিও দেখে দেখি পেলাই কয় অঁ বোলে ইমান ধুনীয়া ষ্ট'ভ বোলে তুমি ক'ৰপৰা আনিলা বুলি সোধে তেতিয়া মই কওঁ আৰু মই আমুকে মোক সুবিধা কৰি দিলে মই সেই তেনেকৈ এখন দোকানৰ পৰা আনিলোঁ ইমান ধুনীয়া বোলে ইমান ভাল বস্তুটো বহুত ধুনীয়া ষ্টিল দেই আপোনাৰ এইটো এনেকৈ কয় মই মানে কি ইউজ কৰিও ভাল লাগিছে আৰু কোনোদিন মানে প্ৰবলেম পোৱা নাই অন্য কিছুমান আগৰ যিটো ষ্ট'ভ আছিলে ধৰক সেইটো ষ্ট'ভত মানে এই এবছৰ নৌ হওঁতেই ষ্ট'ভটো মানে ভক ভকে ধোঁৱা মানে ছাঁই নিচিনা ওলায় আৰু কেটলি চেটলিবিলাক একদম ছাঁই লাগি যায় এনে সেইবিলাক ধুবলৈ ইমান বেয়া হয় নহয় এতিয়া মানে এই ষ্টভ'টো মানে ইমানেই ধুনীয়া মই মানে ইমান ভাল পাইছোঁ ইউজ কৰি মানে কোম্পেনীটো আপোনালোকৰ বহুত ধুনীয়া মই যদি আপোনালোকে যদি আৰু আছে তেতিয়াহ'লে মই আপোনালোকক আৰু মোৰ গ্ৰাহক দিব পাৰোঁ তাৰমানে মো বৌহঁতে আনিম বুলি কৈছে যদি আপোনালোকে এনেকুৱা ষ্ট'ভ দিয়ে মোৰ নিচিনাটো দিয়ে তেতিয়াহ'লে মই আপোনালোকক মানে আৰু মই মানুহ দিব পাৰোঁ তাৰমানে আপোনালোকে যদি দিয়ে মোক খবৰটো দিবচোন এনেকুৱা ভাল বস্তু আহিলে মোক আকৌ খবৰ দিব মই মানে নিজেও ল'বলৈ আছোঁ এটা তাৰমানে মোৰ এতিয়া ধৰি লওক ঘৰতেই কেইবাটাও ষ্ট'ভ দৰকাৰ হৈছে মোৰ মানে মাহঁতে এই দাদাহঁতে কৈছে বোলে ইমান ধুনীয়া ষ্ট'ভটো তুমি বোলে আনিলা বোলে আৰু কোনখন দোকানত আছিলে কি কথা সোধে আৰু তেতিয়া মই কওঁ যে মোৰ চিনাকি দোকান এতিয়াৰ নহয় আগৰ পৰাই মই চিনি পাওঁ এনেই কেতিয়াবা গ'লে মেলিলে সোমাওঁ গতিকে এনেকুৱা এটা ষ্ট'ভ দেখি মই ঘপককৈ দামটো সুধিলোঁ আৰু বস্তুটো মই সস্তাতো পালোঁ বহুত সস্তাত পালোঁ পাই মই মানে ইমান এবছৰ দিনে মই একো প্ৰবলেম পোৱা নাই ইমান ভাল লাগিছে বস্তুটো মানে ব্যৱহাৰ কৰি এনেকৈ ব্যৱহাৰ কৰিলে বস্তুবিলাক মানে ভাল লাগে আৰু ন